হেল্ল' অ কওকচোন হয় হয় হয় হয় হয় অসমৰে মই অসমৰে অ

হয় কওক

খেতি বাতি ইয়াত কি কি খেতি হয় অ মানে ব্যৱসায় ভিত্তিক ব্যৱসায় ভিত্তিক খেতি বাতি কৰিবলৈ হ'লে ব্যৱসায় ভিত্তিক খেতি বাতি কৰিবলৈ হ'লে এতিয়া অসমত মূল খেতি হৈছে ধান খেতি আৰু আপোনাৰ মানে চাহপাতৰ খেতি হা ধান খেতি আৰু চাহপাতৰ খেতিটোৱে অসমত এতিয়া আটাইতকৈ ব্যৱসায়ৰ ক্ষেত্ৰত ভাল হৈছে

আৰু আন আন আন আন আন আন ইয়াত মানে আটাইতকৈ বেছি এতিয়া চাহপাত আৰু ধানৰ খেতিটোৱেই কৰিব লাগিব অসমত হয় অ ঠিক আছে আহিব আহিব লগ পাম লগ পাম লগ পাম দেই ও ওম